মোৰ শৈশৱৰ অনেক ভাললগা স্মৃতি আছে তাৰে ভিতৰত এটা অন্য়তম ভাললগা স্মৃতি হ'ল মই তেতিয়া ঠিক খোজকাঢ়িবলৈ লৈছোহে আৰু মই যেতিয়া আইতাৰ ঘৰলৈ যাওঁ মানে মাৰ মাকৰ ঘৰলৈ তেতিয়া আইতাৰ আঁচলত ধৰি পাছে পাছে গো গোটেই ঘৰতো ঘূৰি ফুৰোঁ আইতাই পাকঘৰত বহি যেতিয়া পাচলি কাটে আইতাই এখন টুলত বহে আৰু মোৰ বাবে এখন বিশেষ অকণমানি টুল থাকে মই তাতেই বহি আইতাৰ লগত কথা পাতি থাকোঁ আইতাই পাচলি কটা চাই থাকোঁ সেয়া মোৰ জীৱনৰ এটা অন্য়তম মধুৰ স্মৃতি তাৰপাছত যেতিয়া অলপ ডাঙৰ হ'লো তেতিয়া মনত পৰে তেজপুৰত আমি ঘৰৰ আটাইকেইটা ল'ৰা ছোৱালী বৰ্তাৰ ল'ৰা ছোৱালী খুৰাৰ ল'ৰা ছোৱালী সকলোবিলাক একেলগে মিলি চোতালত যেতিয়া খেলি থাকো বাটেদি যোৱা মানুহে সোধে কোনটো কাৰ ল'ৰা অ' কোনজনী কাৰ ছোৱালী অ' কাৰণ তেওঁলোকে ধৰিবই নোৱাৰে যে কোনটো কাৰ ল'ৰা ছোৱালী আমাৰ মাজত ইমানেই মিল আছিল যিহেতু মই যৌথ পৰিয়ালত ডাঙৰ হৈছো গতিকে সেই মিলা প্ৰীতিখিনি শৈশৱৰ ভাললগা স্মৃতিৰ ভিতৰত এটা তাৰ মাজত অনেক স্মৃতি আছে একেলগে ভাত খোৱা প্ৰত্য়েকটো অনুষ্ঠানত একেলগে থকা শুৱাৰ কোনো হিচাপ কিতাপ নথকা যে মাৰ লগত শুৱা বা দেউতাৰ লগত শুৱাৰ কোনো কথা নাই আমাক কোনে ভাত খুৱাইছে সৰুতে বৰমাই খুৱালে নে খুৰীয়ে খুৱালে নে মায়ে খুৱালে তাৰ কোনো বাধ্য় বাধকতা নাছিলে প্ৰত্য়েকটো ল'ৰা ছোৱালী যেন প্ৰত্য়েকৰ নিজৰ সেই ধৰণৰ অনুভূতি এটা আছিল আৰু সেয়া শৈশৱৰ খুব মধুৰ স্মৃতি